অসমীয়া ভাষালৈ শংকৰদেৱে বহুত অৱদান আগবঢ়াইছে তেওঁ প্ৰথম অৱস্থাত হৰিচন্দ্ৰ উপাখ্য়ান কীৰ্তন ভগ্নপদ আদি ৰচনা কৰিছিল তাৰ উপৰিও ৰাম বিজয় কলিয়ে কলিয়া দমন ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল আদি নাট ৰচনা কৰিছে তেওঁ বৰগীতো ৰচনা কৰে ধৰ্মীয় কাব্য নাটক আদি ৰচনা কৰে আৰু কীৰ্তন ঘোষা ৰচনা কৰিছিল তেওঁ মানে সত্ৰৰ ভিতৰত চলা সত্ৰীয়া নৃত্য এইবিলাক অৱদান আগবঢ়াই থৈ গৈছে বৈষ্ণৱ ধৰ্মৰ সৃষ্টি কৰি তেওঁ অসমীয়া সমাজক এক কৰিছিল ভগৱান শ্ৰীকৃষ্ণ লীলা উপদেশ সজ উপদেশবিলাক আৰু বহুতো কথা তেওঁ মানৱ সমাজলৈ আগবঢ়াই থৈ গৈছে তেওঁ চিহ্ণ যাত্ৰা মুকা অভিনয় যিখন সাতদিনীয়া কৰা হয় তেওঁ সেইখন অৱদান আগবঢ়াই থৈ গৈছে আৰু এখন সেইখন এখন ভাওনা আছিল এনেকৈ আৰু অসমীয়া না মন নামঘৰৰ সৃষ্টি কৰি তেওঁ তাত মানুহবিলাকক ভাওনা নাট এইবিলাক কৰি থৈ গৈছে আজিও যিটো সমাজত চলি আছে শংকৰদেৱৰ আদৰ্শ আজিও লাখ লাখ মানুহে লৈ আছে তেওঁ মানুহে স্বয়ং ভগৱানৰ শাৰীতেই ৰাখিছে